কণী মোৰ বহুত প্ৰকাৰ হয় এজনীত মই বিছটাকে উমনি দিওঁ বিছটা দহজনী উমনি দিলে বিছটাকে দিওঁ দহজনী কুকুৰা ওলাই পোৱালি একেলগতে পালন কৰিবলে পাওঁ ভালেই কণীখিনি বিছ দিনতে ওলায় এজনী আগা পিছা হ'লে একেদিনাই নোলায় বাৰু অলপ পাছৰ আগা পিচাও হয় কণী বিক্ৰী কৰি মই বহুতখিনি উপকাৰ পাওঁ কণী এটাত পোন্ধৰ টকা হ'ল আজিকালি আগতে দছ টকা আছিলে আজিকালি পোন্ধৰ টকা হ'ল কণী বেচি মই বহুতখিনি পাওঁ কণী উমনি দিবলৈও থওঁ আৰু ঘৰত খাবলৈ হয় বিক্ৰী কৰিবলৈও এটাত পোন্ধৰ টকাকে মই তিনিশ চাৰিশ টকা বিক্ৰী কৰিবলৈ পাওঁ তেনেকে বিক্ৰী কৰি মই বহুতখিনি উপায় পাওঁ কণী বিছটা উমনি দিলে উঠৰটা ওলাই কাহানিবা পোন্ধৰটা ওলায় এটা গোটেইখিনি ওলাব সেইটো নহয় অলপ বেয়াও হয় কণী উমনি দিওঁ খেৰখিনি দিওঁ খেৰখিনি বনাই কিনে কণীখিনি দি কুকুৰাজনী বহাই দিওঁ কুকুৰাজনী উমনিৰ পৰা ওলালে এই চাউল ছিটিয়াই দিওঁ খাই কিনে আকৌ সোমাবলে খেদি কিনে সুমুৱাই দিওঁ সোমাই সোমালে বোলে কণীখিনিত ঠাণ্ডা হ'ব বুলি চাই থাকোঁ ঠাণ্ডা বুলি সোনকালে সুমুৱাই দিওঁ কুকুৰাজনী খেদি কিনে তেনেকে কণীখিনি ভালেই ওলাই পোৱালি তাত দুই চাৰিটা বেয়া হয় চব ওলাব সেইটো নহয় বাৰু অলপ বেয়াও হয় তেনেকে মই পোৱালি ডাঙৰ কৰি পোৱালিকিটা বিক্ৰী কৰি উপায় পাওঁ কোনোবা হয়টো কণী লাগে বুলি বিচাৰিলে মই তাৰে দছটা পোন্ধৰটা বিছটা বিক্ৰী কৰিও দিওঁ কুকুৰাৰ পৰা মই বহুত সহায় পাইছোঁ

তেনেকে মই ঘৰটো কণী কিনি নোখোৱাকে মই নিজৰ কণী নিজৰ কুকুৰা কণী খাবলৈ মই ঘৰত দিব পাৰোঁ তেনেকে কণী কিনাত পইচা মোৰ খৰচা নহয় মই নিজক কুকুৰা কণীয়েই মই ঘৰখনত খাবলৈও হয় কণী আৰু মই

লোকেল কুকুৰা কণী বুলি খাবলৈও হয় লোকেল কুকুৰা কণী ভিটামিন আছে বুলিয়ে খোৱাও হয় ফাৰ্মৰ কণী মই মোৰ মাহটো এদিনো আনি পোৱা নাই লোকেল কণীয়ে চলাই দিও ঘৰ আৰু গোটাই কেনে মই জমা কৰি উমনি দিওঁ তেনেকে সেনেকেই এটা কণী বইল কৰি মই গোটেইকেইটালৈ মানুহক কণী গন্তি কৰি মই বইল কৰি কণী দম বনাই খোৱাব পাৰো ঘৰখনত মানুহজনে ধন্যবাদ বুলি কয় খাবলে পালোঁ ভালেই হ'ল বুলি কয় তেনেকে মই চিন্তা কৰিবলৈ লগা হোৱা নাই হয়তো কেহানিবা ক'বালে যাবলৈও ভাড়া কমটি হ'লে মই কণী দিম বুলি পইচা লৈ ল'লেও মোক বিশ্বাস কৰি পইচা কেইটকা দিয়ে আৰু গধূলিলে মই কণীখিনি দিব পাৰো বা কুকুৰা এটাও বিক্ৰী কৰি মই কুকুৰা এটা দিম বুলি মই ভাড়া লৈ ক'বাপা আহিবগে তেনেকে মোক বিশ্বাস কৰি দিয়ে কৰিব লগা ঘৰত নিজৰ কাম বন কৰি ঘৰতে সোমাই হাঁহ কুকুৱাই চাই থাকোঁ চাব লগা তেনেকে ঘৰ কাম বন কৰি দেনা পানীকে দি থাকোঁ দিনটোত মই তিনিবাৰ চাৰিবাৰ দানা দিওঁ দানা দিওঁ আৰু হাঁহ কুকুৰাৰ কাৰণে মই গঁৰালতে বান্ধি মেলি আৰু দানা চাউল নি কিনে গঁৰালৰ ওচৰতে চাঙত থৈ লৈছোঁ বস্তা হিচাপে তাপা একো কুকুৰাই দিগদাৰ পোৱা নাই হাঁহে দিগদাৰ পোৱা নাই বা মই আনিব লগা চিন্তা নকৰো মানুহজনে আনি দিয়ে দেনাখিনি আনি দিয়ে

মই নেথাকিলে মানুহজনে কয় হাঁহটোত মই বহুত ভাল পাইছোঁ বহুত উপকাৰো পাইছোঁ বহুত সহায়ো পাইছোঁ কাৰণে মোৰ চিন্তা কৰিব লগা নাই